আচলতে আমাৰ ঘৰ হৈছে নলবাৰী জিলাৰ জানিগোগ নামেৰে এখন গাঁৱত বংশগতভাৱে যদি মই জাতি বা ধৰ্মৰ বিষয়ে ক'ব যাওঁ আমাৰ পূৰ্বজসকল হিন্দু ধৰ্মৰ অধিস্তিত আছিল আৰু তেওঁলোকে দামোদৰ দামোদৰদেৱৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ তেওঁলোকে মানে দামোদৰীয়া বুলি কয় আমাৰ ফালে তাৰ ওপৰত মানে শৰণ লৈছিল আৰু প্ৰধানকৈ আমাৰ পৰিয়ালৰ পূৰ্বজসকল আচলতে কৃষিজীৱি আছিল আৰু আমাৰ ঘৰৰ পৰা প্ৰায় মানে আপোনাৰ এতিয়া বা বাকচা জিলাতে পৰে বাকচা জিলাৰ ফালে তেওঁলোকৰ খেতিৰ পাম আছিল পাম মানে আগৰ দিনত যে একেলগে আপোনাৰ জন্তু বা এনেকৈ খেতি কৰা হৈছিল তো তাত আমাৰ পাম আছিল বহু বি বিঘা মাটিৰ পাম আছিল কিন্তু সন সেনেকৈ আমাৰ মানে পৰিয়ালটোৰ জীৱন নিৰ্বাহ হৈছিল আৰু আমাৰ ঘৰ আছিল জানিগোগ গাঁৱত যিহেতু আমাৰ গাঁৱত জনবসতি যথেষ্ট ঘন গতিকে মানে সেইকাৰণে তেওঁলোক মানে তাত যায় কিনে মানে তাত হেৰি কৰিছিল আৰু তাৰ পাছত লাহে লাহে সময়ৰ লগে লগে কি হ'ল তাত যিখিনি বড়ো মানুহ আছে বড়ো মানুহখিনিয়ে আমাৰ অবড়ো মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া বি টি এ ডি তেতিয়ালৈকে গঠন হোৱা নাছিল কিন্তু সেইখিনি সময় মানে খুব কষ্টদায়ক সময় আছিল দেউতাহঁত বা ককাহঁত আজুককাহঁতৰ দিনত খেতি কৰে কিন্তু খেতি কৰাৰ পিছত তেওঁলোকে মনে মনে ধানবোৰ কাটি লৈ যায় মোৰ যথেষ্ট ধৰণৰ মানসিক আত্যাচাৰ চলাইছিল কোৱাৰখাতা বুলি কয় জাগাখিনিক তাৰ পাছত লাহে লাহে কি কৰিলে উপায় নাপায় একদম কম মূল্যত মাটিখিনি বিক্ৰী দি কেনে দেউতাহঁত মানে যোন আছিল সেই ইনকামটোও নোহোৱা হৈ গ'ল তো আমাৰ বংশৰ মানে পূৰ্বজত তেনেকুৱাই বিশেষ একো পুৰণি কাহিনী নাই এইখিনিয়ে কাহিনী আৰু আমাৰ যিখিনি ঠাই আছিল ঠাইখিনি মানে আপোনাৰ জানিগোগ বুলি কয় জানিগোগ মানে হৈছে তাতে আকৌ আগতে এটা জান আছিল বহুত বছৰ আগতে আৰু সেই জানটোৰ কথা মানে বহুত মানুহে জানিছিল তো সেইকাৰণে সেইখিনি জাগাৰ নাম জানিগোগ হ'লগৈ গতিকে এনেকুৱা ধৰণে ধৰক বিভিন্ন এনেকৈ চলি আছিল আৰু বস্তুবোৰ আৰু এনেকৈয়ে মানে আমাৰ গাঁওখনৰ গঠন হ'ল এদিন আৰু সেইটোয়েই আৰু গাঁও আৰু পৰিয়ালৰ বংশ মৰ্যদা সম্পৰ্কে মই সিমান জ্ঞাত নহয় যদিও বিভিন্ন ধৰণৰ ছ'চিয়েল এক্টিভিটিত জড়িত আছিল মোৰ দেউতাৰ কথাই মই ক'বলৈ ইচ্ছা কৰিম তেখেত এতিয়া পৃথিৱীত নাই কিন্তু আমাৰ গাঁও অঞ্চলত বিদ্যুত ৰ ব্যৱস্থা নাছিল আৰু দেউতাই একমাত্ৰ মানুহ আছিল যিয়ে বিদ্যুত আনিছিল দেউতাই তেতিয়া বি এচ চি পঢ়ি আছিল আৰু পঢ়ি থকা সময়ত মানে চাৰিওফালে বিদ্যুত আছে কিন্তু আমাৰ জেগাখিনিত বিদ্যুত নাছিল দেউতাই গাঁৱত কথাটো ক'লে কিন্তু সেই টাইমত মানুহবোৰ এনেকুৱা আমাক লাইন নালাগে আমাক কাৰেণ্ট নালাগে কিন্তু দেউতাই নিজৰ খৰচেৰে নিজৰ পইচাৰে দুটা পকী খুটা আনি পইচা ভৰি কিনে গোটেই অঞ্চলটোৰ বাবে বিদ্যুতৰ ব্যৱস্থা কৰিছিল কিন্তু চব মানুহে তাৰ পাছত নিজা নিজাকৈ বিদ্যুত ল'লে কিন্তু কষ্টখিনি আমাৰ দেউতাই কৰিছিল আৰু সেইটো লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ কাৰণ যিকোনো এটা নতুন এটা বিপ্লৱৰ সূচনা তেখেতে কৰিছিল আৰু আই অলৱেজ প্ৰাউড অফ হিম সেইটো কাৰণত আৰু মানুহখিনিৰ ওপৰত মোৰ ইমান এটা ভাল আস্থা নাই কাৰণ আমাৰ গাঁও অঞ্চলত এতিয়াও এনেকুৱা আছে যে মানে সেইয়া মানে নাই আৰু আৰু মই ভাবোঁ যিহেতু এটা ঐতিহাসিক ঘটনা দেউতাই দেউতাৰ জৰিয়তে কৰা কাৰণ নতুনত্বৰ এটা হেৰিও মই ভাবোঁ এটা কম এটা ঐতিহাসিক